আমাৰ অঞ্চলৰ কিছুমান বাসিন্দাসকলে বিশ্বাস কৰা কিছুমান অন্ধবিশ্বাস হ'ল যেনে আমাৰ ওচৰৰ বাসিন্দা এজন মৰিলে তেওঁক আমি শ্মশানলৈ নি খৰি দি আহি খৰি দি আহি পিনি সেই মানুহ মানুহজনক বা ৰাইজসকলক আমি ভিতৰত সোমাব নিদিওঁ কাৰণ আমাৰ ৰাস্তাত এটা জুমুঠি দিওঁ তাত আমি শিলগুটি এটা দিওঁ আৰু তুলসী পাত থওঁ তাৰ পাছত আমি এটিং পানী থওঁ সেই পানীৰে গা ধুই তুলসী পাতটো খাই আৰু জুই জুইকুৰা দেই আহি পিনি আমি ভিতৰত সোমাবলৈ দিওঁ কাৰণ আমি কাৰণ ওপৰৰ দেৱতা লাগি আহিছে বুলি আমি বিশ্বাস কৰোঁ সেই কাৰণে আমি দিওঁ তাৰপাছত আমি তেনেকৈ ধৰি লওক পথাৰে ঘৰে বা ৰাস্তা পদুলীয়ে কেতিয়াবা আমাৰ গাত কাৰবাৰ গাত বা ভূত লম্ভি আহিছে বুলি আমি সেইজনক বেজৰ ওচৰলৈ গৈ আমি দোল তাবিজ দিওঁ আৰু তাৰপাছত তেওঁ দোল তাবিজ দিয়াৰ পিছত নহৰু এনেকে সৰিয়হ জলকীয়া এনেকে আমি হেৰি কৰি দিওঁ ভূত খেদো বুলিও সেই বিশ্বাস কৰোঁ তাৰ পাছত সেইটো এটা আমাৰ মাজত প্ৰচলিত অন্ধবিশ্বাস তাৰপাছত আকৌ এনেকৈ কৰি পিনি আই দেহা তাৰ পিছত বসন্ত ওলায় আমি সেই হোৱা কাৰণে বসন্ত ওলালেও আমি আই দেখা দিছে বুলিয়েই ভাবোঁ আৰু ভাবি পিনি আমি সকলো গোপিনী গোপিনীক মাতি আনি ঘৰলৈ আমি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰি তাত আই সকাম আমি পাতিবলৈ আৰম্ভ কৰোঁ তাৰ পাছত তেনেদৰে বসন্ত ৰোগ আমি নাই বুলি নাই বুলি ভাবোঁ তেনেকৈ আমি সকলো এজনী ধৰি লওক ঘৰৰ মহিলা এগৰাকী যদি এনেকে অসুবিধা হৈ থাকে তেওঁক আমি যি টি বস্তু চুব নিদিও আৰু তেওঁ এটা চাইডতে ৰয় পাকঘৰৰ ভিতৰত যেনে আমি চৰু ছাই লগা বস্তু চুব নিদিও পানী আনিবলে নিদিও আৰু ঘৰ সাৰিবলে নিদিওঁ চোতাল সাৰিবলৈ নিদিওঁ গৰু গৰু গোঁহালিত সোমাবলে নিদিওঁ এইটো এটা আমাৰ মাজত অন্ধবিশ্বাস অন্ধবিশ্বাস বুলি ভাবোঁ